দুহেজাৰ পোন্ধৰ চনত মই বিবাহপাশত আবদ্ধ হওঁ এতিয়া মই এগৰাকী হাউছৱাইফ মই এতিয়া কোনো ধৰণৰ চাকৰিৰ লগত জড়িত নহয় পঢ়াশুনা বুলি ক'বলৈ গ'লে মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰো ভাস্কৰ মজলীয়া বিদ্যালয়ৰ পৰা তাৰ পাছত মই প্ৰৱেশিকা পৰীক্ষাত দি হলাল তেলাহী কমলাবৰীয়া হাইস্কুলত এইট নাইন টেনলৈকে পঢ়ি তাৰ পৰাই মই মেট্ৰিক পৰীক্ষা পাছ কৰোঁ আৰু তাৰ পাছত মই আই বি এম একাডেমিৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰোঁ আৰু তাৰ পাছত পানীগাঁও প্ৰকাশ দিননীয়া মহাবিদ্যালয়ৰ পৰা মই এডুকেচনত মেজৰ লৈ বি এ পাছ কৰোঁ